শৈশৱত বিদ্যালয়ত পৰা আমি বিশ্বনাথ ঘাট মন্দিৰলৈ ভ্ৰমণৰ বাবে গৈছিলোঁ আৰু তাৰ তাৰ স্মৃতিসমূহ হ'ল মই তাত মোৰ বিভিন্ন ধৰণৰ লগৰ বন্ধুবোৰৰ লগত গৈছিলোঁ সকলোৰ লগতে ঘূৰা পকা ধেমালিয়া হাঁহি ফুৰ্টিৰে সেই দিনটো পাৰ কৰিছিলোঁ আৰু তাত বহুতো ধৰণৰ মন্দিৰ নামঘৰত আমি পূজা অৰ্চনাও কৰিছিলোঁ আৰু তাৰ যোনটো আপোনাৰ নদী আছিলে সেই নদীখনত আমি নাৱৰ পৰা সকলো সকলো অহা যোৱা কৰিছিলোঁ